চিভিল ডিফেন্স হৈছে এনেকুৱা এটা অৰ্গেনাইজেচন যিটো অৰ্গেনাইজেচনে আপোনাক জনসাধাৰণৰ কাৰণে কাম কৰে মেইনলি আৰু জনসাধাৰণক লৈ জনসাধাৰণৰ দ্বাৰা গঠিত যিটো অৰ্গেনাইজেচন সেইটোকে বেছিকেলি চিভিল ডিফেন্স বুলি কোৱা হয় চিভিল ডিফেন্স বুলি ক'লে সাধাাৰণতে জনসাধাৰণৰ বাবে জনসাধাৰণক লৈ আৰু জনসাধাৰণৰ কাৰণে যিটো যিখিনি কাম কৰা হয় বিপদৰ সময়তে হওক বা দুৰ্যোগৰ সময়তে হওক বা যিকোনো এটা সমস্যা পৰা আমি উদ্ধাৰ কৰিবলৈ বা যিখিনি আমি প্ৰাথমিক মানে জ্ঞান ধাৰণা বা চিকিৎসা কৰা হয় সেইখিনি আমাক চিভিল ডিফেন্সৰ ট্ৰেইনিঙত শিকোৱা হয় মেইনলি চিভিল ডিফেন্সৰ কাম কাজবিলাক এনেকুৱা মানে এনেকুৱাকৈ গঢ়ি তোলা হয় যাতে যিকোনো এজন ব্যক্তি যিকোনো সময়ত ধৰি লওক এক্সিডেণ্ট হওক বা নিজৰ ঘৰতে কাৰোবাৰ বিপদ হওক বিপদ বিঘিনি বা যিকোনো সমস্যা সেই সমস্যাৰ পৰা উত্ৰাণ পাবলৈ আমি যিখিনি টেকনিক যিখিনি আমাৰ ব্যৱস্থা লোৱা হয় সেইখিনি আমাক মানে বেছিক ট্ৰেইনিং হওক বা এডভান্স ট্ৰেইনিং হওক তাতে শিকাইছিলে সজাগ হৈ সজাগ হৈ থাকিবলৈ বিপদ বিপদ অহাৰ আগত আমি কেনেকৈ সজাগ হৈ থাকিব লাগে সেইখিনি শিকাইছিলে প্ৰেজেঞ্ছ অফ মাইণ্ড যিটোক কোৱা হয় সেইটো আমাক মানে শিকাইছিলে আৰু বিভিন্ন কথা আছে গোটেইখিনিটো কোৱা সম্ভৱ নহ'ব কিন্তু চিভিল ডিফেন্সৰ আণ্ডাৰত যিখিনি ট্ৰেইনিং কৰোৱা হয় সেইখিনি যিকিনো এজন ব্যক্তিয়ে যদি ল'ব পাৰে বহুত বহুত ধৰণে লাভান্বিত হ'ব পাৰে আৰু বেলেগ মানে ধৰক যিকোনো এজন ব্য়ক্তিক শিকাব পাৰে আৰু চিভিল ডিফেন্সৰ হিষ্ট্ৰি বুলি ক'লে চিভিল ডিফেন্স যিটো অৰ্গেনাইজেচন সেই অৰ্গেনাইজেচনটো আপোনাৰ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ পৰা মানে আৰম্ভ হৈছিলে তাৰ আগতো আছিলে আৰু তাৰ আগতে হয়তো চিভিল ডিফেন্স বুলি মানে মানে জনাজাত নাছিলে তেতিয়া আপোনাৰ নামটো আছিলে এয়াৰ ৰেইড প্ৰিকাচন কমিটি বুলি এখন কমিটি আছিলে সেই কমিটিখনে পিছলৈ নাইনটিন থাৰ্টি ছেভেনত গৈ চিভিল ডিফেন্স নামেৰে জনাজাত হৈছিল আৰু এইটো উৎপত্তি হৈছিলে গ্ৰেট ব্ৰিটেইনত লণ্ডনত আৰু তাৰ পিছত ঊনৈছশ সাতত্ৰিশ চনত ইণ্ডিয়াত ডঃ ৰাঘৱেন্দ্ৰ ৰাও নামেৰে এজন লোকে ইণ্ডিয়াত ইণ্ডিয়ালৈ এই কনচেপ্টটো আনিছিলে তাৰপিছত ঊনৈছশ আঠষষ্ঠি চনত এই অৰ্গেনাইজেচনটো চলাবৰ কাৰণে এখন আইন গঠন কৰিছিলে যিখন আইনৰ নাম হৈছিলে চিভিল ডিফেন্স এক্ট তাৰপিছত সেই অনুক্ৰমে গোটেই ভাৰতবৰ্ষতে চিভিল ডিফেন্সৰ প্ৰচাৰ প্ৰচাৰ আৰু পৰিচালিত হৈ আছে এতিয়ালৈ আমাৰ অসমত প্ৰায় তেৰখন জিলাতে এই অৰ্গেনাইজেচনটোৱে কাম কৰি আছে আৰু নেক্সট পৰ্যায়লৈকে আৰু বঢ়াব বুলি আমি আশাবাদী আৰু চিভিল ডিফেন্সৰ এইম বুলি ক'লে মেইনলি মানে মানুহ মানুহৰ বা সকলো প্ৰাণীৰে প্ৰথম উদ্দেশ্যটো হৈছে মানে জীৱন বচোৱা জীৱনটো কেনেকে আমি মানে বচাব পাৰোঁ যিকোনো সময়তে হওক দুৰ্যোগৰ সময়তে হওক বা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰতে হওক তাৰপিছত কিবা এটা দুৰ্যোগৰ সময়ত বা যুদ্ধ বিগ্ৰহৰ সময়ত যেতিয়া আমাৰ সম্পদবিলাকৰ মানে ক্ষয় ক্ষতি ক্ষতি হয় সেইখিনি বস্তু আমি সংৰক্ষণ কৰাৰ কাৰণে আমি সজাগ হৈ থাকোঁ তাৰপিছত আৰু যেতিয়া সেই সময়ত মানুহৰ হাহাকাৰৰ সন্মুখীন হয় তেতিয়া যাতে মানুহৰ মাজত আমি যিটো আমি ৰুলচ ৰেগুলেচনছ যিটো নিয়ম নিয়ম নীতি আমি মানি চলাব লাগে সেইখিনি মানি মানি চলোঁ আৰু বহুত আছে ত' কৈয়ে থাকিলে শেষ নহ'ব ত' ঠিক আছে হ'ব